হেল্ল' অহ পবিত্ৰ দা কওক মই আছোঁ এতিয়া অফিচতে কি কৰেনো

দৌল গোবিন্দ মন্দিৰ উত্তৰ গুৱাহাটীৰ নহয় জানোঁ এইফালে বাইক লৈ যাব পাৰিতো ফেৰীত বাইক লৈ যায় সেইটো আপুনি গুগল মেপত চাইছিলেনে কিমান টাইম লাগিব

সেইফালে দৌল দৌল গোবিন্দৰ কাষেৰে তলত নামি আহিলে ব্ৰহ্মপুত্ৰৰ কাষত এটা অশ্ল অশ্বক্লান্ত বুলি মন্দিৰ এটাও নাই জানোঁ তাতে এবাৰ চাই ল'বানি

হয় নেকি

এ তাততো বাহিৰৰ মানুহ বহুত আহে ন দৌল গোবিন্দ মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰে মন্দিৰ হয় সেইটো

ঠিক আছে দিয়া তেনে মনটোও ভাল লাগিব ন মই অহা ৰবিবাৰে ৰাতিপুৱাই গুচি যাম আমি অহা ৰবিবাৰে ৰবিবাৰে যাওঁ দিয়ক মোৰো বন্ধ থাকিব ৰাতিপুৱাই ওলাই যাওঁ আমি ফে ফেৰীত যাম হা ফেৰীত যাই আমি সেইখিনিত ফেৰীত ভালো লাগিব উমানন্দ দেখা পাম ন ফেৰীত ঠিক আছে তেনে আছে এই মোৰ ঢুলুকিটো আছে আৰু তাল এযোৰ আছে সৰু তাল তেনেহ'লে আৰু কোনোবা দুজনক ক'ব মোৰো লগ এজন ল'ম মই আপুনিও আৰু এজন লগ কওক আমি গুচি যাওঁ

ঠিক আছে বাৰু ৰবিবাৰে দৌল গোবিন্দ ফাইনেল